অ' কোৱা মোৰ ভালে তোমাৰ অ' তুমি এতিয়া ঘৰত আছা নে ৰুমত মইও ঘৰতে আছোঁ অ' মোটামোটি চলি আছে আৰু তোমাৰ

অ' ঠিক আছে অ' এদিন ফুৰিব গ'লে ভাল হ'ল হয়

অ' অ' কলেজ শেষ হোৱাৰ পিছৰ পৰাটো আমি লগেই পোৱা নাই বাকীকেইজনীও গ'লে আমি পাৰ্কত যাব পাৰিলোঁ হয় অ' তাতে আমাৰ সুবিধা হ'ল হয়

তাত ওচৰত বহুত খন হেৰি আছে ৰেষ্টোৰেণ্ট আছে আৰু হোটেলো আছে ঘৰৰ পৰা লৈ যাব অ' অ' যাব পাৰি তাত কি ইহঁতকো সুধি চাবাচোন

অ' অ' তুমিও তেনেকৈ ক'বা বেছি হ'লে এনেও ভাল লাগে কোনদিনা মানে যাবা পাৰি মই ফ্ৰি আছোঁ বাকী আৰু কোন কোন যাব মোৰ লগৰ আছে বাৰু এই লিজা আছে ৰীমা ত' সিহঁত যাব পাৰে সিহঁত ফ্ৰিয়ে আছে মই বাৰু অ' অ' মই বাৰু অ' মই বাৰু সুধি চাম দিয়াচোন যায় যদি তোমাক বাৰু খবৰ দিম বহুতদিন লগো অ' ঠিক আছে দিয়া আমি কেনেকৈ যাম লাইন গাড়ীতে যাম নহয়নে অ' অ' ঠিক আছে দিয়া পিছে